মোৰ গৃহ চহৰ হৈছে গুৱাহ বৰ্তমান গুৱাহাটী আৰু এই গুৱাহাটীত থাকি ই এখন মহানগৰ আৰু এই মহানগৰত সকলো বস্তু মানে সুবিধা ইত্যাদি পোৱা যায় বিশেষকৈ জ্ঞান বিজ্ঞানৰপৰা আৰম্ভ কৰি যাতায়তলৈকে

বিভিন্ন সংযোগ এই গৃহ চহৰতেই পোৱা যায় আৰু এই গুৱাহাটী মহানগৰীত এনেকুৱা থাকিলে এনেকুৱা কিছুমান বস্তু আমি উপলব্ধ হওঁ যে আমি ইয়াৰপৰা বিভিন্ন বিভাগলৈ বিভিন্ন দিশলৈ আমি সংযোগ গঢ়িব পাৰোঁ যেনেকৈ কিবা এটা অনুষ্ঠান এটা জানিবলৈ হ'লে আমি গুৱাহাটীত থাকিলে সেইখিনি অতি অনাসয়ে জনা যায় আজি কিছুদিনৰ পূৰ্বে অসমৰ জাতীয় উৎসৱ বিহু গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডচলৈ যি অনুষ্ঠান স্থাপন কৰিলে সেয়া গুৱাহাটীতে হৈছিল আৰু গুৱাহাটীত থকা প্ৰায়খিনি মানুহেই স্ব চক্ষুৰে এই বিৰল অভিজ্ঞতাটো উপভোগ কৰিব পাৰিছিল সেয়েহে আমি গুৱাহাটীত থাকিলে কিছুমান বিৰল অনুষ্ঠান বা উৎসৱ বা কাৰ্যক্ৰম আমি উপভোগ কৰিব পাৰোঁ ইমানেই